এক লাখ নব্বৈ হেজাৰ দুই লাখ আশী হেজাৰ আঠশ তিনি লাখ চল্লিছ হেজাৰ পাঁচশ চাৰি লাখ দুই লাখ বিছ হেজাৰ